কৃষ্ণ আমাৰ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানসমূহত আমি আচলতে সহায় কৰা সহায় কৰিব লাগে আমাৰ আমি আমাক সহায়ো কৰিছে আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ শংকৰ সংঘৰ যিসকল আছে সেইসকলৰ মানে বহুত মানে ধনী ধনী লোক আছে তেখেতসকলে কি কৰিলে অসমৰ আমাৰ এখন শংকৰ সংঘৰ নামত বিশ্ববিদ্যালয় খুলিলে সেই বিশ্ববিদ্যালয়ত যিসকল অকল শংকৰ সংঘৰ ল'ৰা ছোৱালীয়ে যে তাত পঢ়িব লাগিব সেইটো নহয় অন্য ল'ৰা ছোৱালীয়েও আমাৰ তাত পঢ়িব পাৰে সেইখিনি আমাৰ কৰিলে আমি তালৈ আমি পুঁজি পঠাইছোঁ আমাৰ প্ৰতিজন শংকৰ সংঘৰ অসমত ধুবুৰীৰ পৰা শদিয়ালৈ আছে সেইখিনি সকলো লোকেই তাত দান বৰঙণি আগবঢ়াইছে দুখীয়াই হওক ধনীয়েই হওক যাতে আমাৰ শিশুসকল সেই সি যুৱক যুৱতীসকল তাত পঢ়ি উপকৃত হ'ব পাৰে তেওঁ যাতে অসমৰ এজন ভাল মানে যুৱক হিচাপে সমাজ সেৱক হিচাপে গঢ় লৈ তেওঁ ভৱিষ্যত সুখেৰে খাব পাৰে তেওঁৰ পৰিয়ালটো নিজৰ পিতৃ মাতৃক ধৰি তেওঁ সুন্দৰভাৱে পৰিয়াল হিচাপে মানে উপকৃত হৈ আনকো যাতে সহায় কৰিব পাৰে তেনেকুৱা লৈ আমাৰ এখন বিশ্ববিদ্যালয় খুলিলে তাত আমি নথৈ সুখী হৈছোঁ আৰু আমি যিসকলে সেই অনুষ্ঠানটো খুলিবৰ কাৰণে অশেষ প্ৰচেষ্টা চলাইছিলে তেওঁলোককো আমি বহুত বহুত ধন্যবাদ জনাইছোঁ সেৱা কৰিছোঁ মানে আমি ভাল পাইছোঁ কাৰণ গুৰুজনাৰ নামতো এখন বিশ্ববিদ্যালয় আমাৰ অসমত আছে আমাৰ সেইটো গৌৰ গৌৰম গৌৰম্বিত আমি তাত দান বৰঙনি আগবঢ়াইছোঁ আৰু আমি আজি আজি আমাৰ মিটিং হ'লেও আমি তাত সেইখিনি আলাপ আলোচনা কৰোঁ আৰু সকলো ল'ৰা ছোৱালীক আমি বুজাই দিওঁ যে সংঘৰ নামত আমাৰ এখন বিশ্ববিদ্যালয় আছে কিন্তু সেই ক্ষেত্ৰত সকলো ল'ৰা ছোৱালীয়ে বা যুৱক যুৱতীসকলে সেইখিনি বুজি পাইছে আৰু পঢ়িবলৈ বহুত তেওঁলোকে যত্ন কৰিছে বহুত সুবিধা আমাৰ তাত আচাৰ্যই প্ৰদান কৰিছে শংকৰ সংঘৰ যিজন আমাৰ হেৰি আছে পদাধিকাৰ আছে তেখেতেই সৰ্বেসৰ্বা তেখেতে আমাৰ অসমত যিমানখিনি প্ৰাথমিক আছে আঞ্চলিক আছে জিলা আছে ফোন কৰি যোগাযোগ কৰায় সেইমতে আমি তাত আগবাঢ়ি ল'ৰা ছোৱালীক আমি পঢ়ুৱাইছোঁ গতিকে আমি এইমুঠি মুচিদান হিচাপেও আমি প্ৰতি গৃহে গৃহে আমি থওঁ সেইখিনি আমি প্ৰাথমিকত জনাও প্ৰাথমিকত যিখিনি মানে আলোচনা কৰি সভাপতি চেক্ৰেটৰী তাত থাকে সেই সভাপতি চেক্ৰেটেৰী গৈ আঞ্চলিকত দিয়ে আঞ্চলিকৰ পৰা জিলাত দি জিলাই মূললৈ পঠায় মোলে সেই তাত খৰচটো বহন কৰায় গতিকে আমি সেইটোত অশেষ ধন্যবাদ হৈছোঁ আমাৰ যুৱক যুৱতী সকলো উপকৃত হৈছে শ শ ল'ৰা ছোৱালী তাত পঢ়িছে তাত সুবিধা যথেষ্ট দিছে খোৱা বোৱাই হওক থকা হোষ্টেল সহ সকলোখিনি আছে গতিকে আমাৰ আমি সেইখিনি আমাক আৱশ্যক বুলিয়েই আমি ভাবোঁ গতিকে ধৰ্মীয় ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ যে এখন আমাৰ বিশ্ববিদ্যালয় আমি পাইছোঁ দেখিছোঁ কাণেৰেও শুনিছোঁ চকুৰেও দেখিছোঁ আমি বহুত সুখী হৈছোঁ আৰু আমি গুৰুজনাৰ নীতি আদৰ্শ লৈ ল'ৰা ছোৱালীক আমি যেনেধৰণে আমি বুজাই আছোঁ তেওঁৰ নীতি নিয়মত থাকিব লাগিব গতিকে সন্ধিয়া পুৱা গুৰুগৃহত সোমাই ল'ৰা ছোৱালীয়ে যেনেধৰণে প্ৰাৰ্থনা কৰে ঠিক উঠি অহা প্ৰজন্ম সমস্ত যাতে সেইখিনি কৰি গুৰুজনাৰ ধৰ্ম যাতে জীয়াই ৰাখে আমি অশেষ ধন্যবাদ হৈছোঁ গতিকে মোৰ ফালৰ পৰাও বহুত ধন্যবাদ জনাইছোঁ ময়ো যে আজি এষাৰ ইয়াত ক'বলৈ পাইছোঁ ইমান বহলভাৱে যদিও ক'ব জনা নাই তথাপিতো যি দুআষাৰ কৈছোঁ সেইখিনি অপৰাধো হ'ব পাৰে গতিকে মহাপুৰুষ গুৰুজনা দুইজনাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুইজনাৰ চৰণত শ্ৰী চৰণত আমি সেৱা জনাইছোঁ

পঢ়ি আয়ত্ব কৰি আছোঁ উঠি অহা প্ৰজন্মক যাতে আমি গঢ় দিব পাৰোঁ আগবঢ়াই নিব পাৰোঁ প্ৰচাৰ প্ৰসাৰৰ দিশত

প্ৰচাৰ প্ৰসাৰ কৰি আছোঁ কৃষ্ণ